অঁ অঁ হয় কওক অঁ কওকচোন অঁ আপুনি দুুলিয়াজান ৰ'দ হৈ নামৰূপত নামিব লাগিব অঁ নামৰূপত নামি আপুনি বলেৰ' এখনত উঠি অঁ নাম অঁ তাতে মই ৰৈ থাকিম আপুনি নামফাকে গাঁৱলৈ যাওঁ বুলি ক'ব

অঁ তাত আপুনি থকা মেলা সুবিধা পাব

অঁ অঁ তাতে আপোনাক খোৱা মেলা সুবিধা সকলোখিনি কৰি দিয়া হ'ব পাৰিম আপুনি আহিব মই আপোনাৰ সময় আছে মই আপোনাক লগত ঘূৰি দিম ফুৰি দিম অঁ অঁ

অঁ ঠিক আছে আপুনি আহিব মই আপোনাক নিশ্চয় সহায় কৰিম আৰু তাতে অঁ তাতে খোৱা লোৱা সুবিধা আছে অঁ তাতে খোৱা লোৱা সুবিধা আছে অঁ কি আছে সেইবিলাক এনেও জেগাবিলাক ভালেই আপোনাৰ অঁ অঁ অঁ ঠিক নিশ্চয় সহায় কৰিম আপোনাক অঁ কাইলৈ আহিবা ন কাইলৈ আহিলে মোক ফোন কৰিবা মই তাতে

অঁ অঁ অঁ তাতেই ৰৈ থাকিম অঁ অঁ নিশ্চয় কৈ দিম আপোনাক অঁ অঁ আপুনি আপুনি অকলে আহিবনে আৰু কোনোবা আহিব আপোনাৰ লগত অঁ অঁ অঁ অঁ ঠিক আছে আপোনালোকে আপোনাৰ অঁ আপোনালোকৰ মানুহজন আহিব ন অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে আহিব আপুনি অঁ ঠিক আছে